অসমৰ বাতৰি প্ৰধান ধাৰা বা বিকাশসমূহ একত্ৰীকৰণ একত্ৰীকৰণ হৈছে মানুহৰ একতা মানুহৰ মাজত হোৱা নিবিচাৰে একতা হৈ থাকিলে মানুহে এক স্থিৰ হৈ থাকিব পাৰে